মই যোৱাবাৰ ফ্লিপকাৰ্টত এটি চাৰ্ট অৰ্ডাৰ দিছিলোঁ চাৰ্টটো যেতিয়া ফ্লিপকাৰ্টত চালোঁ তাত নীলা ৰঙৰ আছিল আৰু মোৰ ভালেই লাগিছিল তেতিয়া দেখোতেই কিন্তু যেতিয়া ঘৰলৈ আহিল চাৰ্টটো ডেলিভাৰী হৈ প্ৰথম কথা ডেলিভাৰী পেকেজিংটো একেবাৰে ভাল নাছিল একদম তাৰমানে একেবাৰে সুস্থ অৱস্থাত নাছিল পেকেজিংটো যি কি নহওক তাৰ পিছত চাৰ্টটো ৰংটো যিটো তাৰমানে দেখুৱাইছিল ফ্লিপকাৰ্টৰ ৱেৱচাইটত সেই হিচাপৰ একদম একেবাৰেই সঠিক নাছিল ইয়াৰ উপৰিও চাৰ্টটোৰ চাইজটোও ধৰি লওক অলপ জোখতকৈ বেছি হৈছিল মোৰ গতিকে যিটো তাৰমানে চাৰ্টটোৰ প্ৰতি মোৰ এক্সপিৰেঞ্চ আছিল সেইটো একেবাৰে ভাল নহয় মানে যিটো তাৰমানে মই ভাবিছিলোঁ পাম বুলি সেইটো নাপালোঁ চাৰ্টটোৰ আৰু ধৰি লওক কেইদিনমান ইউজ কৰাৰ পিছত কাপোৰটো তাৰমানে এনেই ধৰি লওক বহুত পুৰণা টাইপৰ অনুভৱ হৈছিল তাৰমানে আৰু আৰু বুটামো দুটা ছিঙি গৈছিল সেনেকুৱাই আৰু মানে এক্সপ্ৰিৰেঞ্চটো ভাল নহয় চাৰ্টটোৰ প্ৰতি